অসমৰ ধৰ্মীয় উৎসৱ বুলি ক'লে এইটো আচলতে জীৱনৰ লগত জড়িত ধৰ্ম বুলিও ক'ব পাৰি বা আমাৰ সামাজিক উৎসৱ বুলিও ক'ব পাৰি বিহু মুখ্য় উৎসৱ হয় আৰু বিহুৰ সময়ৰ জড়িত খাদ্য় সামগ্ৰীবিলাকৰ ভিতৰত বিশেষকৈ বিভিন্ন ধৰণৰ পিঠা পনাবিলাক আছে বিভিন্ন জলপান আছে সেইবিলাক ব্য়ৱহাৰ কৰা হয় আৰু তাৰ উপৰি আমাৰ দুৰ্গাপূজা অসমৰ এটা বিশেষ উৎসৱ হয় এই উৎসৱত বিভিন্ন জনগোষ্ঠী আছে অসমত বসবাস কৰা এই জনগোষ্ঠীসমূহৰ নিজা নিজা ধৰণৰ পদ্ধতি আছে যেনেকৈ গোৰ্খা জনগোষ্ঠী আছে তেওঁলোকৰ বেলেগ আছে মিচিং জনগোষ্ঠী আছে তেওঁলোকৰ বেলেগ আছে বা বড়োসকলৰ বেলেগ ধৰণৰ আছে বা ইয়াত বাস কৰা অসমীয়া মুছলমানসকলৰ খাদ্য় সামগ্ৰীবিলাক বেলেগ বেলেগ ধৰণৰ আছে গতিকে জনগোষ্ঠী হিচাপৰ লগত উৎসৱত জড়িত খাদ্য় সামগ্ৰী আছে মই জনাত আমাৰ এই গোৰ্খাসকলে কালী পূজাৰ সময়ত ভাতৃদ্বিতীয়া হিচাপে পালন কৰে আৰু তাত এই যিটো মানে ৰাউণ্ড ধৰণৰ এটা কেক মানে ঘূৰণীয়া ৰুটি এটা ব্য়ৱহাৰ কৰে তেনেধৰণে প্ৰত্য়েক জনগোষ্ঠীৰে নিজা নিজা উৎসৱ লগ উৎসৱৰ লগত জড়িত খাদ্য় সামগ্ৰী আছে